আমিতো আমাৰতো আানী আমি পোৱা নাই এতিয়া কি কৰিব লাগিব কি কৰিব লাগিব

ও ও পানীটো বহুত অসুবিধা হৈছে ঠিক আছে হ'ব